হেল্ল' কোনে কোনে কোনে ক'লেনো অউ ক ভাল ভাল তোৰ ভাল নাম্বাৰ ক'ত পালি অঁ খা খবৰ নাই বহুত দিন অঁ এৰা দে কি এতিয়া কি কৰি আছ অঁ মই আছোঁ এইখিনি অকণমান ওলাই আহিছিলোঁ গাঁৱৰ ফালে আছোঁ আৰু এতিয়া এই ব্যৱসায় চ্যৱসায় কৰি তই কি কৰি আছ এৰা এৰা তাকে আজিকালি সেই চব চব ব্যস্ত হৈ থাকে যে সেইটো কাৰণে মানে সময়ো নোলায় বাকী সিহঁতেও ফোন চোন নকৰে লগৰবিলাকে চব নিজৰ নিজৰ ক্ষেত্ৰত ব্যস্ত হৈ থাকে এতিয়া আৰু মানে দোষ দিবও নোৱাৰি আমিতো তেনেকে সময় উলিয়াব পৰা নাই ন

এৰা দেই সেই দিনবিলাকে ভাল আছিলে অ'

তাকেহে এৰা পায় এৰা এৰা

অঁ খবৰ খবৰটো পাইছিলোঁ অঁ গ্ৰুপত পাইছিলোঁ অঁ চিঠিখন পালোঁ

এৰা কিছুমানৰ যে চেহেৰায়ে পাহৰিলোগৈ এৰা তই বিয়া হ'লি নেকি মানে বিয়া চিয়া ঠিক হৈছে নেকি কিবা এৰা হেৰি নহয় এতিয়া তাত কিবা এটা দিলেহে ভাল হ'ব চাগে কিতাপ বা এনেকুৱা গছ পুলি তেনেকুৱা কিবা কিবি এৰা কিবা এটা চিন এটা থাকি যোৱাকে দিব পৰা হ'লে ভাল আছিলে ন আছে বাৰু কেইটামানৰ লগত এই মানে কেইটামান ৰেগুলাৰ কথা পাতি থকা কেইটামান আছে অঁ মানে কেইটামানক লগো পাই থাকোঁ অঁ ওলাই মেলি গ'লে গ'লে লগ পাওঁ কেইটামানক সিহঁতৰ লগতো আলোচনাটো কৰিম চোন বাৰু ৰ কি দিলেনো কিতাপেই কিনে নে নাই ভাল গছ পুলি এটা দিয়া হয় এই তোৰ লগৰ ৰিম্পীহঁতকে দিবি আৰু ভাল নে অঁ এই অঁ ক'তনো ল'ৰা ক'ত তাই অঁ কিবা কয় চাগে ল'ৰাই চাকৰি পোৱা ল'ৰা এটা চা আৰু চাই পেলাই সোনকালে বিয়াখন পাত আমালৈও ছোৱালী তোৱালী এজনী চাই দিবি

আমিও ময়ো এই সৰু সুৰাকে এতিয়া ঘৰতো আৰম্ভ কৰিছোঁ আৰু ঘৰ ঘৰতো কাম বাকী আছেগে আৰু ৰুম দুটা প্লাষ্টাৰ কৰিবলে আছে টাইল চাইলছৰ কাম আছেগে ৱাইৰিঙৰ কাম এইখিনি কৰিলৈ আৰু পিছত বিয়া কথা চিন্তা কৰিম আৰু লাহে লাহে

এই নহয় ছোৱালী চামহে আৰু এই সেইবোৰ বেলেগ কথা আৰু এতিয়া সেইবোৰ নাই আৰু

বাকী এতিয়া কি তই কচোন বাৰু তই এইবিলাকত অকণমান আগবঢ়া ন কি দিলে ভাল হ'ব কচোন বাৰু কলেজত যাতে কিবা এটা নাম থাকি যোৱাকে

হয় সেইটো হয় বাৰু

অঁ সেইটো আকৌ প্ৰতিপাল কোনে কৰিব কিজানি আমি অহা পিছত কিজানি মৰিয়ে থাকে সেইটো চাবলে সময় কাৰো হেৰি নাথাকে সেইকাৰণে ভাৱিছোঁ কিবা কিতাপৰ টোপোলা দিলে ল'ৰা ছোৱালীয়েও আগলে ভৱিষ্যতলে মানে লাইব্ৰেৰীত থাকিলে মানে পঢ়িব পাৰিব তাৰ পা অকণমান কিবা এটা জানিব পাৰিব সেইকাৰণে ভালকে কিবা কিবা অলপ কিতাপকে দিলে ভাল হ'ব নেকি লাইব্ৰেৰীত থ'ব পৰাকে এতিয়া নাটক চাটক কেনেকুৱা কিবাাকিবি যদি নাটকৰ লগত ৰিলেটেড যদি তেনেকুৱা কিতাপ পাওঁ এইবিলাক দিনে অঁ গল্প বা হেৰি এইবিলাক আগলেকে কামত দিব ল'ৰা ছোৱালী এইবিলাকৰ এতিয়া ধৰক কিছুমান ল'ৰা ছোৱালী এনেকুৱা আছে চবেই ধৰক এতিয়া কিতাপ এখন কিনি পেলাইতো পঢ়িব নোৱাৰে ন সেইবিলাকে লাইব্ৰেৰী যদি তেনেকুৱা কিতাপ এখন পাই পঢ়িব পাৰে সেইটো মানে ভাল হ'ব বা তাত যদি লিখা থাকিব যেন মানে আমাৰটো নামটো তাত লিখা থাকিব যে আমুক মানে প্ৰাক্তন ছাত্ৰ ইমান চনত ওলাই যোৱা প্ৰাক্তন ছাত্ৰখিনিয়ে উপহাৰ দিয়া কিতাপ বুলি তেওঁলোকে হেৰিয়াতো আমাৰ নামটো থাকি যাব যে হয় সেই দাদাসকলে দিয়া কিতাপখনে মোক বহুত উপকাৰ কৰিছে

তাকে সিহঁতৰ লগত পাতি চাব লাগিব আৰু বাকী ঘৰত ভালে নহয় আমাৰ ভালেই ভালে মাহঁতৰ ভাল অঁ আমাৰ চবৰে ভাল চবৰে ভাল এই অকমানিতো তাৰ দুবছৰ হৈ গৈছে বাকী তহঁতৰ বাহঁতৰ খবৰ কছোন বাহঁতৰ কিবা ল'ৰা ছোৱালী কিবা হৈছে নেকি অঁ অঁ ছোৱালী দেখিলোঁ ধুনীয়া চাগে দেখিবলৈ ছোৱালী দেখিবলে ধুনীয়া চাগে এৰা দেই বাক যোৰহাটলে দিয়া নাছিলা জানো অঁ কোনখিনিতে অঁ ঘৰটো কেতিয়াবা গ'লে সোমাম অঁ হয় নেকি এই তিনিআলি তিনিআলিটোত মানে তিনিআলিটোৰ পৰা কিমান সোমাব লাগে অঁ বা মই গ'লে কেতিয়াবা তোমাৰ বাৰ নাম্বাৰটো মোলৈ দিবিচোন মই গ'লে কেতিয়াবা সোমাম যোৰহাটলে গৈ থকা হয় ন এই ব্যৱসায় কামত অঁ বস্তু আনিবলে যোৱা হয় তেতিয়া সোমাই পেলাই খা খবৰ এটা ল'ব পাৰিম

এৰা কলেজত যে তহঁতৰ লগত ধেমালি অতপালি কৰিছিলোঁ নে অঁ তাকেহে পায় অঁ তাকে গোটেইখিনি বহি এদিন ক'ৰবাত আমি হেৰি কৰোঁ নেকি এই গোটেই লগৰখিনিয়ে ক'ৰবাত ভাত এসাঁজ খোৱাৰ ব্যৱস্থা কৰিলে ভাল হ'ব নেকি অঁ অঁ তেতিয়া অঁ খিনি থাকিব ইয়াত থকাৰ ব্যৱস্থা আছে নহয় লগৰবিলাকৰ লগৰ অঁ লগবিলাকৰ ঘত আৰু থাকিব চবেই মিলাই মেলি এইটো আমি ব্যৱস্থা কৰিম নহয় এতিয়া খানাটো সংসাৰ থকাখিনিয়ে কিবা এটা মেনেজ কৰিব আৰু এৰাতিৰ কাৰণে

অঁ সেইটো পাৰি আকৌ দেই এই ফিল্ডতে নতুবা বেচিকৰ ফিল্ডটো পাৰি খানাটো খাব বেচিকৰ ফিল্ডত ভাল হ'ব হেম জেমটো কম অকণমান অকণমান চবেই গোটেই লগৰখিনিয়ে ফূৰ্তি কৰিব পৰা হ'ব নাচ নাচ গান কিবা কিবি কৰিব পৰা হ'ব অকণমান কিমান বছৰ মূৰত কিমান বছৰ মূৰত লগ পাম কলেজৰখিনি তাকে দেই অঁ অঁ আমি দৰকাৰ হ'লে গাড়ী এখন লৈ ল'ম অঁ গোটেই গোটেইখিনি গৈ গাড়ী এখন লৈ ল'ম তাৰপৰা আকৌ আমি গাড়ীতে গুচি আহিম গোটেইখিনি

কি কৰিবি আৰু কৰ্মত ব্যস্ত যে চব

এৰা হয় মোৰো এতিয়া মানে কিমান জঞ্জাল ইপিনে মানে মিষ্টিও কেইদিনমান আহে কেইদিনমান নাহে আকৌ ইটো কৰিবলে ল'বা থাকি যায় সিটো কৰিবলৈ ল'বা থাকি যায় ঘৰটো আৰু এমাহ মানত ওলাবগে আৰু তাৰপিছত আকৌ বাকীখিনি কাম আগবঢ়াই পেলাই আজৰি হ'বগৈ লাগিব আৰু দে হেৰি হেৰি খানা খানা খানা দিম ঘৰ লোৱা সকামত অঁ আহিবি পাই লগৰবিলাককো লৈ আহিবি অঁ এই চয়নিকাহঁতক অঁ এই চয়নিকাহঁতক খবৰটো দিবি সিহঁতক তাইকো লৈ আহিবি ৰিম্পীকো খবৰটো দিবি এয়া পায় অঁ বাৰু ঠিক আছে দে আকৌ কেতিয়াবা ফোন কৰিবি এনেকে মনত পেলালে ঠিক আছে বাৰু মই ছেফ কৰি থ'ম বাউ লগ পাম অঁ